মই বৰ্তমান হিন্দু ধৰ্ম পালন কৰোঁ যদিও আমি অসমীয়া জাতি হিচাপে শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰে একশৰণ নাম ধৰ্মৰ জৰিয়তে সমগ্ৰ অসমখন এক এনাজৰীয়া বান্ধ খাই আছে শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্মৰ জৰিয়তে ভাওনা সভা আদিৰ জৰিয়তে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একেডাল এনাজৰিৰ মাজৰে ৰাখিবলৈ চেষ্টা কৰিছে আৰু এই নাম ধৰ্মৰ জৰিয়তে সকলো শাক আগৰ যিটো যিটো প্ৰাচীন কালত সকলো ধৰ্ম বিশৃংখলতাৰ মাজেৰে ভৰপূৰ আছিলে তেনেস্থলত শ্ৰীমন্ত শংকৰদেৱে নাম ধৰ্মৰ জৰিয়তে আমাৰ সমগ্ৰ জাতি তথা অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীক একেডাল এনাজৰিৰ মাজতে ৰাখিবলৈ চেষ্টা কৰিছে নাম ধৰ্ম তথা নামঘৰ প্ৰতিষ্ঠাৰ জৰিয়তে বিভিন্ন ধৰ্ম ধৰ্মীয় অনুষ্ঠানৰ অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতি তথা অসমখনকে একেডাল এনাজৰিৰে বান্ধিবলৈ চেষ্টা কৰিছে ইয়াৰোপৰিও শ্ৰীমন্ত শংকৰদেৱৰ একখনত নাম ধৰ্মৰ প্ৰভাৱ আমাৰ সকলো ক্ষেত্ৰতে পৰিলক্ষিত হোৱা দেখি দেখিবলৈ পোৱা গৈছে ইয়াৰ উপৰিও নামঘৰ এক আধ্যাত্মিক মান আধ্যাত্মিক প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছে আমাৰ গ্ৰাম্য জীৱনৰ পৰা আৰম্ভ কৰি নগৰীয়া জীৱনৰ সকলোলৈকে নামঘৰ শ্ৰীমন্ত শংকৰদেৱ একশৰণ নাম ধৰ্মৰ প্ৰভাৱ তথা নামঘৰ ভাওনা সভা সত্ৰ আদিৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বিভিন্ন ধৰ্ম গাঁও অঞ্চলত গ্ৰাম্য অঞ্চলত যিহেতু বিভিন্ন ধৰ্ম ধৰ্মীয় অনুষ্ঠানৰ আঁৰ কাহিনী বুলি ক'বলৈ গ'লে বিশেষকৈ শ্ৰীমন্ত শংকৰ প্ৰতিষ্ঠা কৰাৰ দিনৰে পৰা ভাওনা অন্যতম ভাওনা উপৰিও বিভিন্ন ধৰ্মৰ বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান এই নামঘৰসমূহ অনুষ্ঠিত হয় যেনে বিভিন্ন ধৰ্ম এতিয়া বৰ্তমান অসমত বৰ্তমান শাৰদীয় দুৰ্গোৎসৱ চলি আছে সেই দুৰ্গোৎসৱৰ জৰিয়তে মা কালিক বিভিন্ন ধৰণৰ আৰাধনা কৰা পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও এই ধৰ্ম শ্ৰীমন্ত শংকৰদেৱে শাক বলি বিধান বাধা কৰিছিল যদি বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বলি বিধান চলি আছে যি এক বিপৰীত প্ৰভাৱ পৰিলক্ষিত হৈছে আৰু বিভিন্ন যুক্ত গোষ্ঠীগত সংঘাত আমাৰ অসমত প্ৰায়ে দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ হিন্দু মুছলিমসকলৰ মাজত সংঘাত দেখিবলৈ পোৱা যায় ইয়াৰ আজিৰ পৰা প্ৰায় পাঁচশ ছশ বছৰ আগতে শ্ৰীমন্ত শংকৰদেৱ একশৰণ নাম ধৰ্মৰ জৰিয়তে সকলোকে একেডাল এনাজৰীৰ মাজতে ৰাখিবলৈ চেষ্টা কৰিছিল যদিও বৰ্তমান এইবোৰৰ মাজত বিভিন্ন ধৰণৰ বিভেদ পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে